অসমৰ মানুহৰ মনোৰঞ্জনৰ উৎস হৈছে বিশেষকৈ বহাগ বিহু আছে কিন্তু বহাগ বিহুটো আমাৰ দুৰ্গা পূজাত দুৰ্গা পূজাৰ সকলো সকলো জনজাতীয় লোক আহে আৰু সকলো সকলো জাতিয়ে চাব পাৰে সকলো জাতি আহেও আৰু গাঁৱৰ পৰা বহুত মানুহ আহে আৰু বিশেষকৈ গুৱাহাটীত দুৰ্গা পূজা অকণমান ৰঙীন হয় লাইট এইবিলাক বহুত ডেক'ৰেশ্যন কৰা হয় গাঁৱতকৈ বহুত ভালে হয় গুৱাহাটীত এইয়া গাঁৱৰ মানুহো বহুত দূৰৰ পৰাও আহে বহুত প্ৰায় নামনি অঞ্চলৰ পৰা বহুত আহে গুৱাহাটী চাবৰ কাৰণে আৰু গলিয়ে গলিয়ে বহুত গলিয়ে গলিয়ে বহুত পূজা হয় দুৰ্গা পূজা হয় সেইকাৰণে মানুহে চাইও ভাল পায় গাঁৱত ইমানো ডাঙৰকৈ নহয় হয় কিন্তু সৰু সৰু কৰি হয় দুৰ্গা পূজা কিন্তু গুৱাহাটীত যেনেকৈ হয় তেনেকৈ নহয় আৰু মনোৰঞ্জন বুলি ক'ব গ'লে হোলী হোলীটো সকলো সকলো জাতিয়েই উদযাপন কৰে আৰু হোলীত হোলী ফেষ্টিভেল সকলো সকলো জেগাতে হয় বাহিৰতো হয় আমাৰ গুৱাহাটীতো হয় গাঁও অঞ্চলতো হয় সকলোতে ভালে হয় হ'লেও মনোৰঞ্জনেৰে এটা অংশ আৰু বিহু বিহু বুলি ক'লে বিহু আমাৰ অসমৰ জাতীয় উৎসৱ আৰু বিহুটো সকলোতে এতিয়াও বিহু চলি আছেই এইবিলাক ফাংচন নামনি অসম নামনিতো হয় উজনিতো হয় উজনিৰ উজনিৰ পিনে বহুত হয় বিহু বিহু বুলি ক'ব গ'লে বহুত আগৰ পৰাই প্ৰস্তুতি চলে এইবাৰ আৰু এইবাৰতো অসমত হিমন্ত বিশ্ব শৰ্মাই ৱৰ্ল্ড ৰেকৰ্ড কৰিলে গিনিছ বুকত গ'ল নাম ৰেকৰ্ড হ'ল এইটোৱেই বিহু এতিয়া জাতীয় উৎসৱ আৰু বিহু সকলোৱে সকলো জনজাতিৰ লোকে নাচে অসমীয়া বেংগলী বড়ো সব সম্প্ৰদায়ৰ লোক আহে আৰু নাচে উদযাপন কৰে এইটো বিহু মনোৰঞ্জনৰ এটা অংশ